মই প'ন্ডচৰ এইজ মিৰাকলৰ ক্ৰিমটো ব্যৱহাৰ কৰি আছোঁ আজি বহুত বছৰৰ পৰাই এই ক্ৰিমটো মই ইউজ কৰি আছোঁ মোৰ কোনো ধৰণৰ এই ক্ৰিমটো ব্যৱহাৰ কৰি মানে মানে স্কিন বা ইয়াত প্ৰৱ্লেম পোৱা নাই এই মই মানে ভালেখিনি ইমপ্ৰোভ পাইছোঁ মানে বয়সৰ চাপৰ পৰা অলপ মানে হে মানে কমি থাকে বয়সৰ চাপটো আৰু মানে মই চ বেলেগকো মই এইটো মানে ইউজ কৰিবলৈ মই মানে ক'ব পাৰোঁ হ'ব